এই গছবিলাকৰ বৃদ্ধিৰ বাবে মই বহুতো লোকৰ পৰা পৰামৰ্শ লওঁ যিবিলাক উদ্ভিদৰ লগত যিবিলাকে বিশেষকৈ জড়িত হৈ থাকে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে গছ গছনিও ৰুই ভাল পায় বা প্ৰতিপালন কৰি ভাল পায় এওঁলোকৰ পৰা পৰ্যাপ্ত মানে পৰামৰ্শ লওঁ তাৰ পৰা বিভিন্ন ধৰণৰ আপোনাৰ মানে ইউটিউবতো চাওঁ কিছুমান ভিডিও যে কেনেদৰে সেই পুষ্টি যোগাই সেই গছবিলাকক পুষ্টি যোগান ধৰিব পৰাকৈ কেনেদৰে ঘৰুৱা পেলনীয়া আৱৰ্জনাই মানে কেনেদৰে বিভিন্ন ধৰণৰ উদ্ভিদ উপযোগী সাৰ প্ৰস্তুত কৰি সেই প্ৰস্তুত কৰি সেই উদ্ভিদজোপাত আমি প্ৰদান কৰিব পাৰোঁ সেইবিলাকো আমি কৰোঁ মুঠতে মই মোৰ বহুতো উৎসৰ পৰা মই মোৰ পৰামৰ্শ সমূহ লওঁ মোৰ মা মা দেউতাই মোক সহায় কৰে মোৰ বন্ধুবৰ্গ মোৰ খুড়া খুড়ী জেঠাই জেঠু সকলোৱে মোক মানে এইবিলাকৰ যত্ন লোৱাত এইবিলাকক ভালদৰে বৃদ্ধি কেনেদৰে কৰিব পাৰি এইবিলাকৰ বাবে মোক বহুত ধৰণে পৰামৰ্শ যুগুতায়